মই বনোৱা খাদ্য হ' খাদ্যবোৰ হ'ল পাৰ পাৰ মাংস কলডিলৰ লগত মাতি দাইল খাৰৰ খাৰ দিয়া মগু দাইল বন শাক মাছৰ লগত ঢেকীয়া ঔটেঙা ঔটেঙা লগত মাছ তাৰপিছত ৰঙালাও জাতিলাও মাছৰ লগত ক কচু ডাইল মাটিদাইল খাৰৰ লগত বনাবলৈ মই এবাৰ বনাইছিলোঁ কিন্তু বৰ ভাল অভিজ্ঞতা নহ'ল কাৰণ মাটি মাটিদাইলৰ লগত খাৰ দিয়া কামটো মই বৰ ভাল নাপাওঁ কাৰণ খাৰ নিদিলেওঁ মাটি মাটিদাইলখিনি বৰ ভালকৈ নিসিজে আৰু বেছিকৈ দিলেও শৰীৰৰ কাৰণে অপকাৰী তাৰপিছত মই এবাৰ বনাওঁতে বৰ মই এবাৰ বনাওঁতে বৰ ভালকে মাটিদাইলখিনি সিজা নাছিল আৰু মই মাক যেতিয়া সুধিছিলোঁ মা মাটিদাইলখিনি কেলে সিজা নাই তেতিয়া মায়ে কৈছিল যে তুমি মাটিদাইলৰ লগত খাৰেই দিয়া নাই সেইকাৰণে তাৰপিছত তাৰপিছত মায়ে কৈছিল যে তুমি তুমি ইয়াতে কল এটা কল এটা আছে তাক পুৰি তাৰ ৰসখিনি মাটিদাইলত দিয়া আৰু তেতিয়াহে মাটিদাইলখিনি সিজিব তাৰপিছত মই ভাবিলোঁ তাৰপিছত মই ভাবিলোঁ আৰু অকণমান দেৰি তাৰছপিত দিলোঁ তেতিয়া কিন্তু খাৰ তেতিয়া মাটিদাইলখিনি সিজিলে বৰ ধুনীয়াকৈ সিজিলে তাৰপিছত মায়েও ক'লে খাই ভাল লাগিছে বুলি ভাল লাগিছে বুলি তাৰপিছত পাৰ মাংস কলডিলৰ লগত পাৰ মাংস কলডিলৰ লগত ভাল লাগে খাই প্ৰথমতে মাংসখিনি ভাজি কলডিল কলডিলটো সৰু সৰু টুকু সৰু সৰুকৈ কাটি তেল মাৰি ফ্ৰাই কৰিলে বৰ ভাল লাগে তাৰপিছত বনশাকৰ লগত মাছৰ কথা ক'বলৈ গ'লে ব বনশাক কি কি লাগেনো কি বুলি কয় এইটো খুটৰা শাক তাৰপিছত লাই শাক লাই শা লাই পাত তাৰপিছত মূলা ধনিয়া ভালকৈ ভাজি প্ৰথমতে মাছ মাছকে মাছকেইপিচ ভালকৈ ভাজি তেলত ফ্ৰাই কৰি লাই শাক এইবোৰ ধনিয়া চনিয়া আদি ভালদৰে ভাজি তাত সেইখিনি ভাজি তাৰপিছত পানী অকণমান দি ধুনীয়াকৈ মাছ কেইপিচ দি দিলে সেই আৰু মা মচলা দিলে ভালকৈ ভালকৈ জোলকণ বনে আৰু খাইও ভাল লাগে মোৰ মোৰ সহজ অভিজ্ঞ মোৰ সহজ মই যোনটো সহজ পাওঁ সেইটো হৈছে মাং মাংস দালি কাৰণ মাংস দালি বনাবলৈ সবে সহজ পায় কাৰণ মাংস মাংস কেইপিচ ভালদৰে তেল মাৰি ফ্ৰাই কৰি দিলে আৰু মা মচলা আৰু আলু চালুবোৰ সমানকৰি ভালকৈ দিলে খাইও টেষ্টি লাগে আৰু মই বনাইও বৰ ভাল পাওঁ আৰু মায়েও কয় ভাল লাগিছে বুলি আৰু টান একেবাৰে টান পোৱা বস্তুটো হৈছে মাটিদালি আৰু খাৰ কাৰণ মাটি কাৰণ মাটিদালি মাটিমাহ মই ভালকৈ বনাবলৈ শিকিছিলোঁ কিন্তু মই ভাল অভিজ্ঞতা নহ'লে কাৰণ খাৰ চাৰ দিব লাগে আদি কৰোঁতে মোৰ মাথাটো বেয়া হৈ যায়